অসমত পালন কৰা মূখ্য ধৰ্ম হ'ল আপোনাৰ সনাতন ধৰ্ম তাৰে ভিতৰত শংকৰদেৱে আমাক যোনটো প্ৰচাৰ কৰাইছে শংকৰী ধৰ্মটো সেইটোৰ বিশেষ অৱদান আছে তাৰ উপৰিও আপোনাৰ গুৱাহাটী মহানগৰ বা অসমৰ ভিতৰত আপোনাৰ যিখিনি বেলেগ ইছলাম ধৰ্মাৱলম্বী আছে আৰু খ্ৰীষ্টান মানুহ আছে বা বুদ্ধিষ্ট বা শিখ মানুহ আছে তেখেতসকলৰো বহুত অৱদান আছে আমাৰ অসমৰ কালছাৰটো এনৰিছ কৰাৰ কাৰণে গতিকে আমাৰ কিন্তু বিশেষকৈ মূল চাবলৈ গ'লে শংকৰী ধৰ্মটো আমাৰ বিশেষকৈ চলে ইয়াতে গতিকে সেই মিলাপ্ৰীতিকে আছে গোটেই মানুহবিলাক ভালেই আৰু